ভাইটি গাড়ীখন বাৰু কিমান সময় লাগিব গৈ পাওঁতে এই মই অকণমান সোনকালে যাব লাগিছিলে আমাৰ ঘৰৰপৰা ষ্টেচনলৈ হেৰি এই আধা ঘণ্টামানেই লাগে দেৰি হ'লে মোৰ অকণমান অসুবিধা হ'ব গতিকে মই ভাবিছোঁ অকণমান সোনকালে গ'লে হয় ৰাস্তাটো মেৰামতি কৰি থকা কাৰণেতো এইফালে অনা হ'ল হয় নাই অ' সময়টো মই বুজিব পৰা নাই মোক সময়টো ক'বাচোন কিমান দেৰি লাগে পাৰিলে অকণমান সোনকালে গ'লে ভাল হয়